ৰিচেণ্টলি মই এমেজনত জিনচ অৰ্ডাৰ কৰিছিলোঁ বেয়া আহিছে বহুত বেয়া আহিছে প্ৰাইচ হিচাপেও বেয়া কুৱালিটি হিচাপেও বেয়া ফিটিং বহুত বেয়া কাটিং তাতকৈও বেয়া কালাৰ কোনো মিল নাই যিটো দেখুৱাইছে আৰু যিটো আহিছে কাৰণ মই ডাৰ্ক নেভি যিটো হয় নেভি কালাৰ নেভি ব্লু সেইটো অৰ্ডাৰ কৰিছিলোঁ বাত মোৰ তাত আহিছে এছ কালাৰ আৰু ফিটিং মই বয়ফ্ৰেইণ্ড জিনচ দিছিলোঁ মোৰ তাত আহিছে শ্লিম ফিট জিনচ আৰু সেইটো পিন্ধাৰ প্ৰশ্ন নাহে কাৰণ যিটো গৰম

কালাৰটো মিলিলেও চাগে ৰাখিব পাৰি কিন্তু একদম মিলা নাই কাটিঙটো ভাল লগা নাই আৰু ইমান ভাল কম্পেনী এটা ক্ৰয় কৰিছিলোঁ কিন্তু ইমান বেয়া প্ৰডাক্ট তেওঁলোকে চেল কৰে ভবা নাছিলোঁ আৰু ইমানখিনি ঠগ বাজি চলাতো বেয়া যিহেতু জিনচ এইবিলাক সদায় এটা ব্ৰেণ্ডেড ক্ৰয় কৰা হয় ব্ৰেণ্ডৰ বস্তু যদি দুই নম্বৰী আহিছে বুলি কওঁনে বেয়াই আহিছেনে মেনোফেক্সাৰিং ডিফেক্ট নে মানে অল্ড ষ্টক তেওঁলোকে চেলিঙত লাগিছে মই নাজানোঁ বস্তুটো ক্ৰয় কৰিছোঁ পস্তাইছোঁ তেওঁক এক্সেঞ্জো হ'ব লাগিব এক্সেঞ্জৰ বাহিৰে কোনো উপায় নাই তাত যিহেতু কমপ্লিটলি ডিফৰেণ্ট অপজিট বস্তু এটা আহিছে এটাও যদি এক্স এক্সপেক্ট মিলিলে হয় তথাপিও চাগে ইউজ ইউজ কৰিব পৰা হ'ল হয় চাগে কিন্তু একদমেই নাই নেভি ব্লু আৰু এছ কালাৰ নিমিলে একদম মই নেভি বিচাৰি আছিলোঁ তেওঁলোকে এছ হে অভেইলেৱল ত' মে বি অভেইলেৱল নহয় বুলি দিলেও ঠিক আছিল এভেইলিবিলিটি দেখাই মোক কালাৰ বেলেগ দিছে সেইটোতো নহয় আৰু ফিটিং বেয়া চাইজ ইমান গণ্ডগোল যিটো চাইজ মই পিন্ধোঁ সেই চেম চাইজত এইটো অহা প্ৰডাক্ট বহুত বেছি টান মোৰ জেনেৰেল চাইজ যিটো মই ক্ৰয় কৰোঁ এইটোৱেই মোৰ ইউনিভাৰ্চেল চাইজ হয় তেওঁলোকৰ প্ৰডাক্টত কেনেকৈ বেলেগ হ'ল ভগৱানে জানে আৰু যি দেখিছোঁ এমেজনত বেলেগ ষ্টেচনেৰিজ এণ্ড ষ্টাফ কিনাটো ইজ গুড কিন্তু এতিয়াৰ পৰা কাপোৰৰ ক্ৰয় কৰাতো অলপ টান হৈছে বিশ্বাসযোগ্য নহয় তেওঁলোকৰ কাপোৰৰ মেটেৰিয়েলটো চাব লাগিব নেক্সট টাইমৰ পৰা